হেমন্ত কাঠমিস্ত্ৰী হয়নে বাৰু অঁ হেৰি মই এই আমাৰ এইডোখৰ পৰা ক'লোঁ দিচাংপানীৰ পৰা ধ্ৰুৱজ্য়োতিয়ে কৈছিলোঁ অঁ অঁ এই আমাৰ মানে ঘৰটো মানে হেৰি নতুনকৈ বনালে মানে এই বিচনা চিচনাবিলাক এইবোৰ চৌকাত তৌকত এইবিলাক সব ঘোনে খাই গ'ল মানে এতিয়া এইবোৰ আকৌ নতুনকৈ বনাব লাগিছিলে তাকে বোলো কাঠ অলপ আছে কিন্তু কিনিবও লাগিব তোমাৰ ওচৰত হ'ব নহয় চাগে এই এই মানে চাৰিখন বিছনা লাগিছিলে তিনিখন মানে ডাবুল বেড মানে তিনিজন শুব পৰা আৰু আৰু এখন এখন অলপ সৰুকৈ মানে কিমানমান খৰচ পৰিব বাৰু অঁ অঁ বনাই অঁ বনাই দিয়াটো পঞ্চাজ হাজাৰ আৰু অলপ কমাই ল'বা চাৰিখনত

আৰু চৌ

আৰুতো অঁ ধুনীয়াকৈ বনাব লাগিব

কাঠটোতো নিজে কিনিবই লাগিব

কিবা ৰং চঙো কৰি থৈ যোৱা যাব নহয় আপোনালোকে

সোনকালে ধৰা কামলৈ আহিবই লাগিছিলে কাঠখিনি আনি আনি ল'ব লাগিছিলে ফাৰ্ষ্ট বেছি কাঠ নাই মানে আহিবা আজি পাৰিলে গ আবেলি আজি আজি গধূলিলৈ পাৰিলে পাক এটা মাৰিবা

এই সেইকাৰণে মই ফোন মাৰিছোঁ

পাৰিলে কাইলৈ গুচি আহিবা অঁ এই দাম দৰবিলাক এইবোৰ কি কি ক'ত ক'ত কিমান কিমান বস্তু লাগিব আৰু ক'ত ক'ত কিমান কিমান কাঠ দৰকাৰ হ'ব কৈ দিবা

তাকে এ ক্লাছে লগাব লাগিব

অঁ বনাই দিব লাগিব আকৌ ভালকৈ

অঁ ঠিক আছে অঁ